হয় হয় কওকচোন অঁ অঁ হয় নেকি ভালেই ভালেই ঠিকে আছোঁ অঁ কচোন কি হ'ল হয় নেকি আগতেতো আমি বহুত কষ্ট কৰিয়ে খেতি বাতি কৰিছিলোঁ ন এতিয়াৰ নিচিনা নহয় আগতে ৰাতিপুৱা কিমান সোনকালে মানুহ উঠে সোনকালে উঠি পেলাই খেতিপথাৰলৈ মানুহ মতা মানুহ ঘৰত নেথাকেই ৰাতিপুৱাই ওলাই যায় গৈ পেলাই হাল চাল বায় কোৰ কটাৰী মাৰে নিজে নিজে কৰে আগৰ দিনবোৰ অমি বহুত কষ্ট কৰি খেতি কৰিছিলোঁ এতিয়াতো আৰু সেইবিলাক নায়েই এতিয়া মানুহ দেৰিলৈকে শুয়েই থাকে সোনকালে নুঠেই মেচিনৰ যুগ হ'ল মেচিনেই কৰে চব আগতে আমাৰ ৰাতিপুৱা সোনকালেই ৰুবলৈও যাব কাটিবলৈ যাব আজিকালিতো আৰু মেচিন লগাই দিলেই হ'ল আগতে বহুত কষ্ট হৈছিলে এতিয়া মানুহৰ একোৱেই নাই আগৰ নিচিনা নহয় অঁ মানে সেয়াই আৰু

ঠিক আছে হ'ব দে